অঁ দুইটা যাওঁ আকৌ

হ'ব হ'ব হ'ব আমি নহয় আগৰ পৰা পাতিয়েই আছোঁ তালে যোৱা কথা আজি কিমান দিন হ'ল ইমান ওচৰতে আছে আমি দেখাই নাই

খোৱাটো হৈ যাব ঠিক আছে কথাখিনি পাতি মেলি লওক যিটো সিদ্ধান্ত হয় জনালেই হ'ল মই যোৱাটো যামেই

হ'ব